হেল্ল' অঁ এই কেবখন কিয় আহি পোৱা নাই মইতো বহুত সময়ৰ পৰা অপেক্ষা কৰি আছোঁ হয় মোৰ তাৰমানে বিশেষ মানে মই এনেকে যাবলগীয়া আছিলে সেইকাৰণেতো মই আপোনাৰ কেবখন মানে ভাড়া কৰিছিলোঁ আপুনিতো আহিব লাগে অঁ যদি ইমানেই অসুবিধা হৈছিল আপুনিতো ফোন কৰি মোক জনাব লাগিছিল হয় হয় নহয় দাদা মইতো বহুত সময় না আপোনাকতো নটাতে মই আহিব দিছিলোঁ এতিয়াতো বহুত বাজি গ'ল নহয় আপুনি আপোনাৰ যদি কিবা ঘৰত অসুবিধা হৈছিলে মোকতো জনাব লাগিছিল মইতো তেতিয়াটো আপোনাক একো নক'লো হেঁতেন মইতো বেলেগ কেব এখনটো আকৌ মানে ভাড়া কৰি ললোঁ হেঁতেন আপোনাৰ কাৰণেহে এতিয়া মোৰ মানে এতিয়া মানুহ জনক লগ কৰিব নোৱাৰিলোঁ বহুত মানে কথা আছিলে হয় হয় নহয় আপোনাৰ বুক কৰি থোৱাৰ কাৰণেটো মই কৰিব নোৱাৰিলো না ওহ জ জনাব পৰা হেঁতেন মানে বহুত ভাল হ'ল হেঁতেন মইতো বহুত দেৰিকৈ আপোনাৰ কাৰণেইটো ৰৈ আছিলোঁ হয় সেই কাৰণেইতো মই বহুত বেয়া লাগিছে ঠিকেই আছে বাৰু অঁ আগলৈবা আপুনি এনেকুৱা কাম নকৰিব আপুনি জনাব কাৰণ মই ৰৈ থকাৰ কাৰণেতো অঁ বেলেগ বেলেগ মই কেব সেই কাৰণে হেৰি ভাড়া নকৰিলোঁ হ'ব বাৰু অঁ ঠিকেই আছে বাৰু